নলবাৰী জিলাখনত জনপ্ৰিয় মানে স্থানীয় ক্ৰীড়া হিচাপত ফুটবল খেল এখন হয় অনুষ্ঠিত হয় আমাৰ চান্দগুছি চান্দগুছিৰ ক্ৰীড়া ক্ষেত্ৰখনত প্ৰতিবছৰে ফুটবল খেল অনুষ্ঠিত হয় আৰু বিভিন্ন ঠাইৰ পৰা ইয়াত প্ৰতিযোগীসকলে দল হিচাপে আহি যোগদান কৰে গতিকে আৰু ইয়াত সেই অংশগ্ৰহণ কৰা খেলুৱৈসকলৰ লগতে দৰ্শকো বিভিন্ন ঠাইৰ পৰা আহি এই খেলপথাৰ ভৰি পৰে গতিকে দৰ্শকসকলে ইয়াৰপৰা ভালেখিনি মনোৰঞ্জন পায় আৰু ইয়াত লগ একত্ৰিত হৈ মানুহখিনিয়ে যিখিনি মানুহ ইয়াত একত্ৰিত হয় প্ৰত্যেকৰে মাজতে মিলা প্ৰীতিৰ ভাব মানে গঢ়ি উঠে আৰু ইখন খেলৰ পিছত সিখন খেল চোৱাৰ বাবে যিটো মানসিকতা সেইটো এই খেলখনে অৰিহণা যোগায় ঠিক তেনেকেই আমাৰ স্থানীয় ক্ৰীড়া হিচাপত আমাৰ যিখিনি লোকেল যিবিলাক খেল ধেমালি যেনে দৌৰা বা অন্য় কাবাডী খেল লুকা ভাকু বা